ধেমাজি জিলাখনত বহুবোৰ আঁচনি গ্ৰহণ কৰা হৈছে চৰকাৰে পদক্ষেপ লোৱা প্ৰায়বোৰ আঁচনি যেনে আদৰ্শ গ্ৰাম যোজনা অৰুণোদয় আঁচনি জলযোগ এয়া আদি আঁচনিবোৰ গ্ৰহণ কৰা হৈছে অঁ জলযোগ আঁচনিৰ জৰিয়তে প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে ঘৰে ঘৰে পাইপ লাইনৰ জৰিয়তে অঁ পানী যোগান ধৰা হৈছে আৰু তাৰোপৰি অৰুণোদয় আঁচনিৰ জৰিয়তে অঁ প্ৰতিগৰাকী দৰিদ্ৰ মহিলাক অঁ আত্ম নিৰ্ভৰশীল হ'বলৈ শিকোৱা হৈছে তাৰোপৰি আদৰ্শ অঁ গ্ৰাম গ্ৰাম যোজনাৰ জৰিয়তে এখন আদৰ্শ গাঁও নিৰ্মাণ কৰিবলৈ পদক্ষেপ লোৱা হৈছে ধেমাজিত এই আঁচনিসমুহে প্ৰভাৱ পেলাইছে চৰকাৰে অঁ হাতত পদক্ষেপ লোৱা এই আঁচনিবোৰ ধেমা ধেমাজিও অঁ অনুকৰণ কৰিছে আৰু ধেমাজিয়ে আদৰ্শ হিচাপে লৈছে